বাইকিং কৰি আজিকালি মানুহে বহুত দূৰ দূৰ জেগাত যোৱা হৈছে এতিয়া আমি ভাৰতৰ কথা যদি ক'বলৈ যাওঁ তেতিয়া মানে মানুহে আজিকালি বাইকিং কৰি মানালী যায় দাৰ্জিলিং যায় এতিয়া কাৰণ মানে বাইকিঙত এইটোৱেই এটা সুবিধা নাইবা হেৰি বুলি ক'ব পাৰি যে বাইকিঙত মানে বাইকিং কৰিলে আপুনি মুকলিকৈ গোটেইখিনি বস্তু চাই যাব পাৰে মুকলি আকাশ যিটো বতাহ আপুনি পাব সেই বস্তুটো এখন গাড়ীৰ ভিতৰত বহি গ'লে আপুনি সেইটো নাপায় এতিয়া বাইকিঙত এতিয়া লগৰ লগত যোৱা এটা উৎসাহ থাকে বাইক বাইকিং লৈ দূৰ জেগাত যাম এডভেঞ্চাৰৰ যিটো থ্ৰিল সেই বস্তুটো এখন গাড়ীত বহি গ'লে সেই বস্তুটো আমি নাপাওঁ এতিয়া বাইকিঙত এতিয়া বাইকিঙত যোৱাৰ লগে লগে যিটো আমি এটা প্ৰাকৃতিক সৌন্দৰ্য্য দেখা পাম সেই বস্তুটো মানে এখন বন্ধ গাড়ীৰ মাজত পোৱা নাযায়